হেল্ল' বিক্ৰম হয়নে তুমি ঘৰতে আছা নে অঁ মই কাইলৈ এঠাইলৈ যাব লাগিছিলে তোমাৰ গাড়ী ঠিকেই আছে নহয় অঁ আহিবা নটামান বজাত আহি পালে চাৰে নটামানত ওলাই যাব পাৰিম তেজপুৰত মোৰ কাম এটা আছে এঘণ্টামানৰ কাম এটা গাড়ী ভাড়া কিমান ল'বা বাৰু এই দুহেজাৰমান বৰ বেছি কৈছা পোন্ধৰশমান ল'বা আৰু আমি দুজনী যাম বৰগাঙৰ পৰা মোৰ লগৰী এজনী যাব তাইৰো কাম দুইজনীৰে মানে তেজপুৰ অফিচত কাম এটা আছে সেই কামটো কৰি মেলি এঘণ্টাৰ ভিতৰতে আমি ঘূৰি আহিম আৰু বেছি সময় নকৰোঁ আহিবা দেই